হেল্ল' অঁ মহাশয় আপুনি কাৰ্যালয়তে আছেনে আপোনাৰ লগত মোৰ কথা এটা আছিলে নহয় মোৰ মানে এইবাৰ গোটেই ধান খেতি আমাৰ এই ফলঙনি অঞ্চলৰ কথাটো জানেই গোটেই ধান খেতি একেবাৰে বানপানীয়ে নষ্ট কৰি থৈ গ'ল নহয় তাকে বিছ বিঘামান মাটি আছিলে বিছ বিঘামান মাটি বেছি হ'লেও কম নহয় তাকে খৰচ যিহে হৈছে এতিয়া ট্ৰেক্টৰৰ খৰচৰ পৰা আদি কৰি ট্ৰেক্টৰটো নিজৰ নহয় ট্ৰেক্টৰৰ খৰচৰ পৰা আদি কৰি ৰোৱনীলৈকে মানে যিখিনিহে খৰচ পাতি গোটেই খৰচ পাতিখিনি এনে গ'ল নহয় তাকে কিনো কৰোঁ কিনো নকৰোঁকৈ ভাবিলোঁ আপোনালৈকে ফোন এটা কৰোঁ তাকে কিবা চৰকাৰে কিবা আঁচনি দিয়ে বোলে কিবা আঁচনি আছে বোলে চৰকাৰৰ কিবা একে কিবা বীমা কৰে হেনো শুনিছোঁ তাকে এতিয়া খেতি বাতি একেবাৰে নষ্ট কৰি থৈ গ'ল নহয় পইচাখিনি এতিয়া পাব পৰা যাব নেকি বাৰু নহ'লে বৰ দিগদাৰ হ'ব তাকে কি কি নথিপত্ৰ লাগিব মোক আপুনি জনাবচোন তেতিয়া মই লৈ মানে অফিচলৈকে যাম বুলি ভাবিছোঁ এপাক অঁ আৰু আপোনাৰ ওচৰত কোনোবা বিশেষজ্ঞৰ নাম নম্বৰ আছে নেকি বা এনেকৈ চিনাকি অঁ কৃষি বিশেষজ্ঞ যদিহে থাকে মোক জনাই দিবচোন অঁ মই মই বাৰু কাৰ্যালয়লৈকে যাম বাৰু অঁ ঠিক আছে হ'ব হ'ব